হেল্ল' ছাৰ মই বটলিখোৱাৰপৰা কৈছোঁ মোৰ কেঁচুৱাটোৰ বাৰ্থ চাৰ্টিফিকেটখন নামটো ভুল হৈ আহিছে সুৰজ বড়ো ঠাইত সুৰজ বৰা হৈ আহিছে আপুনি সোনকালে মোক বাৰ্থ চাৰ্টিফিকেটখন শুধৰাই দিয়ক পিছত নহ'লে অসুবিধা হ'ব স্কুলত নাম ভৰ্তি কৰোঁতে ভুলকৈ আহিলে মোৰ দিগদাৰ হ'ব আৰু কিবাকিবি শুধৰাবৰ কাৰণে নথিপত্ৰ লাগিব নেকি